কাৰণ আমাৰ চিকিৎসালয় বিলাকত চিকিৎসালয় থাকিলেও আমাৰ চিকিৎসালয় বিলাকত সুবিধা নাই পেছেণ্টক লৈ যাব আপুনি ৰাখিবলৈ আমাক ধৰিলক

বেমাৰী এক্সিডেণ্ট হোৱা পেছেণ্টক লৈ আপুনি ঘূৰি ফুৰিব তেওঁ ছটফটাই ছটফটাই তেওঁ চিকিৎসা নেপাই চিকিৎসাৰ অভাৱত মৃত্যু পৰ্যন্ত হৈ যায়

ভালদৰে ট্ৰিটমেণ্ট কৰক তেতিয়াহে আমাৰ উন্নতি হ'ব আৰু জেগাডোখৰো উন্নতি হ'ব